ইয়ালৈ আমাৰ পৰ্যটক আহিলে আমাৰ নিজকে ভাল লাগে তাৰোপৰি আমাৰ ইয়াতে পৰ্যটকে চাবৰ কাৰণে বহুতখিনি জেগা আছে ভৈৰৱকুণ্ড আছে ভৈৰৱকুণ্ডত তাত গৈ কিনে পৰ্যটকবিলাকে চাই কিনে ভাল লাগে পাহাৰ আছে তাৰোপৰি অৰুণাচল বৰ্ডৰ তাতে বৰ্ডাৰৰ ভিতৰত গৈ কিনো চাব পাৰ পানী আছে বা শিল আছে এইবিলাকত ফটো উঠিবৰ কাৰণে পৰ্যটকে বহুত ভাল পায় সেইটো কাৰণে পৰ্যটক ইয়াতে আহিব ভাল পায় আৰু আমাৰ ওদালগুৰি জিলা আমাৰ ওদালগুৰি জিলাত ইয়াতে আগতে অলপমান প্ৰব্লেম আছিলে ইয়াতে এতিয়া এতিয়া বহুত ভাল হৈছে ইয়াতে সেইকাৰণে পৰ্যটক আহিও ভাল পায় ইয়াতে ভাল ভাল আমাৰ হোটেল আছে হোটেল বিভিন্ন জাগাত যাব পাৰে চাব পাৰে ইয়াতে মোক অঁ ইয়াতে এই আমাৰ ইয়াৰ ঘৰ আমাৰ ঘৰৰ পৰা অলপ দূৰত চন্দমনা বাগান আছে তাত চন্দমনা বাগানত মানু পৰ্যটক আহি কিনে চাব পাৰে ফটো উঠিব পাৰে গৈ কিনে চাই ভাল পায় তাৰোপৰি ভৈৰৱকুণ্ডটো ভাল পায় মন্দিৰ আছে আমাৰ ইয়াতে ওদালগুৰিতো কিছু কিছু মন্দিৰ আছে মানুহে গৈ কিনে ভাল পায় আমিও মন্দিৰত গৈ কিনে ভাল পাওঁ ল'ৰা ছোৱালীক লৈ কিনে ফেমিলিৰ প নাম ধৰোঁ আমি ইয়াতে ভাদামহীয়া নামত বা এনেকুৱা জগাত আমি মন্দিৰত গৈ কিনে ইয়াতে নামঘৰ আছে নাম ধৰোঁ বা গৈ আমি তাত গৈ কিনে আমাৰ বহুত ভাল লাগে তাৰোপৰি অ' তেওঁ কাৰণে সুবিধা হয় আৰু আমাৰ দূৰৰ পৰ্যটকবিলাক ইয়াতে হোটেল আছে দূৰৰ পৰ্যটবিলাক আহিলে তাৰমানে ইয়াতে আমাৰ থাকিবৰ কাৰণে সুবিধা আমাৰো মানুহখিনি ব্যৱসায় কাৰণে ভাল হয় গাড়ী মটৰ বা চলাবৰ কাৰণে পৰ্যটক আহিলে নিবৰ কাৰণে নিজৰ দুই পইচা খৰচ ওলায় আমাৰ মানুহখিনিৰ কাৰণে সেইটো কাৰণে ভাল আৰু ওদালগুৰি জেগাখিনি অলপ ব্যৱসায়ৰ কাৰণে বহুত ভাল ইয়াতে কমলৰ কমলা টেঙা বাগান পোৱা যায় বা ভাল ভাল ইয়াতে বেগুন ফুটৰ বস্তু পোৱা যায় পৰ্যটবিলাকে আহিলে খাব ভাল পায় নিব ভাল পায় আৰু ইয়াতে খেতি বাতিও বহুত ভাল হয় ইয়াতে খেতি কৰিলে বিশেষ কৰি চবখিনি খেতিয়ে খাবৰ কাৰণে বহুত ভাল ইয়াতে সেইকাৰণে ইয়াতে আমাৰ খেতিবিলাক ভাল হ'লে পৰ্যটবিলাকে দেখি কিনে বা খাবও ভাল পায় পৰ্যটবিলাকে খাই কিনে আৰু বহুত ভাল পায় বা ওদালগুৰি চাই কিনে বহুত ভাল পায় আৰু আমাৰো ভাল লাগে আমিও বাহিৰৰ এনেকুৱা পৰ্যটক আহিলে আমিও তেওঁলোকক কথা পাত পাতিব পাৰিলে বা আমাৰ ল'ৰা ছোৱালীখিনিও বহুত কথা জানে ডাঙৰ মানুহ বা এনেকুৱা মানুহ আহিলে কথা চথা পাতিব পাৰিলে নিজকে ল'ৰা ছোৱালীখিনি ভাল হয় বা ভাল পৰিৱেশ এটা পায় তেতিয়া আৰু আমিও যাওঁ আমিও ল'ৰা ছোৱালী ডাঙৰ বা বিহু আমিও কিবা কিবি বিহু তিথি এনেকুৱা ল'ৰা ছোৱালী লৈ কিনে আমিও লৈ পৰ্যটক দেখাওঁ তাৰোপৰি আমি আমিও এতিয়া কিছুমান কথা ওদালগুৰিত আহি কিনে আমিও বহুত নজনা কথাও জানিছোঁ বা পৰ্যটকবিলাক আহিলেও বা এনেকুৱা আহিলে এনেকৈ যায় বা আমাৰ ঘৰ ইয়াতে আহিলে বা ভাল পায় তাৰ ভৈৰৱকুণ্ডত আমাৰ ল'ৰা ছোৱালীকো আমি লৈ লৈ যাওঁ যাই গৈ কিনে তাতে পানী থাকে ভৈৰৱ পাহাৰ থাকে তাতে ফটো উঠিব ভাল পায় আমি খানা বনাই কিনে লৈ যাওঁ তাত আমি খানা খাওঁ বা পৰ্যটকবিলাক আহিলেও তাতে খানা পিনা খায় তাপা বিভিন্ন বিভিন্ন ধৰণৰ মানুহ আহে তাত ভাল লাগে ল'ৰা ছোৱালী গৈ কিনে বহুত ভাল লাগিছে বা এনেকৈ কয় মা দেউতা ভাল লাগে ডাঙৰ ডাঙৰ মানুহক দেখিলোঁ ইয়াৰে আৰু আমাৰ ইয়াৰ ওদালগুৰিখন আগতকৈ বহুত ডেভলপ হৈছে ভাল হৈছে আগতে অলপ হেৰি আছে এতিয়া ল'ৰা ছোৱালী আৰু শিক্ষিত হৈছে ল'ৰা ছোৱালীখিনি ভাল হৈছে সেইটো কাৰণে ভাল লাগিছে আৰু আমি ওদালগুৰিত যি গতিকে ইয়াতে আছো এতিয়া থাকি ভাল লাগিছে তাৰোপৰি ইয়াতে ওদালগুৰিতো ভাল হস্পিতাল আছে বৰনগাঁৱত এখন আছে আমাৰ ওদালগুৰি টাউনত এখন আছে ইয়াতে আমাৰ বিশেষ কৰি ভাল ভাল ডক্তৰো আহে ইয়াতে ট্ৰিটমেণ্টো ভাল হয় এইটো কাৰণে ভাল লাগে আৰু যে আমি আমি আৰু আৰু ইয়াতে আৰু এনেকৈ মেডিকেল আকৌ হৈ আছে ইঞ্জিনিয়াৰ আমাৰ ইঞ্জিনিয়াৰ কলেজ ইয়াতে হৈ আছে সেইকাৰণে আমাৰ ভাল লাগিছে তাৰোপৰি ওদালগুৰিত এতিয়া বহুতখিনি নেদেখা যা বস্তু দেখিছোঁ বা ইয়াতে আহিছে আৰু আৰু কিছু কিছু হৈ আছে আকৌ হ'ব ভাল লাগে ইয়াতে সেইটো কাৰণে ভাল লাগে আৰু ল'ৰা ছোৱালীখিনি পঢ়া শুনাটো ভাল হৈছে ভাল ভাল স্কুল আছে ভাল কলেজ আছে এতিয়া সেইটো কাৰণে ভাল আমাৰ ইয়াতে বাহিৰৰ মানুহখিনিও আহে আহি কিনে ভাল বুলি আকৌ ভাল লাগে ইয়াতে আৰু বাহিৰৰ মানুহখিনি আহিলে আমাৰ ঘৰ মানুহখিনি ঘৰ ভাড়া দি বা গাড়ী মটৰ আনা নিয়া কৰি বা গাড়ী দি এনেকৈ কাম কৰে ইয়াৰ ইয়াতে বাহিৰৰ মানুহ আহিও আমাৰ ইয়াতে মানুহে কাম কৰে কৰিলে নিজৰ উপাৰ্জন তাৰ খৰচ এটা ওলায় বা এনেকৈ হ'লে আমিও সৰু সুৰা বা ইয়াৰে মানুহখিনি সৰু সুৰা দোকান চকান দি কেনেকৈ খৰচ পাতিটো ওলাই মানুহখিনি খায় বা খাই কিনে ভাল লাগি আৰু বহুত ধুনীয়া ধুনীয়া ভৈৰৱকুণ্ড ছাইডত কমলা টেঙা আছে তাৰ ড্ৰেগন ফ্ৰুটৰ খেতি বহুত ভাল হয় ভৈৰৱকুণ্ডত ওদালগুৰিত আমাৰ ইয়াতে ধান খেতি ভাল হয় তাৰোপৰি চাহ বাগানৰ এইবিলাক এই খেতি এইবিলাকো ভাল চাহপাত ইয়াতে আমাৰ চাহপাত ভাল হয় আমাৰ ইয়াতে সেইটোৱে ভাল লাগে চাহপাতৰ খেতি আছে ফেক্টৰী আছে তে নিজৰ নিজৰ খৰচটো ওলাই মানুহ কোনো বহি নাথাকে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়ি শুনি নিজকে এটা ব্যস্ত হৈ থাকে আৰু আমাৰ ল'ৰা ছোৱালীখিনি বা সৰু সুৰাকৈ এনেকৈ পঢ়িও আছে নিজৰ খৰচ বা টিউশ্যন কিবা কিবি কৰি কিনে নিজকে খৰচ পাতি ওলাই আছে এনেকৈ চলি আছোঁ আৰু তাৰোপৰি আমিও এনেকৈ খৰচ দি আছোঁ বা এনেকৈ চলি আছোঁ বাহিৰৰ মানুহখিনি আহিলে ভাল পাওঁ পৰ্যটকখিনি ভালে পায় ওদালগুৰিত আহি কিনে এইটোৱে ভাল লাগে আৰু এনে যাওঁ বাহিৰৰ মানুহ বহুত বস্তু তামোলো ইয়াতে ইয়াতেতো ওদালগুৰি জিলাত বহুত তামোলৰ খেতি ভাল হয় ইয়াতে বি তামোলৰ বিজনেছ ব্যৱসায় কৰা কাৰণে ভাল হয় তামোল তামলিৰ বিজনেছৰ কাৰণে ভাল হয় এইটো কাৰণে আমাৰ ওদালগুৰিখিনি মানুহখিনি চলিবৰ কাৰণে ভাল হয় আৰু সেইটো কাৰণে আমাৰ ওদালগুৰিত থাকিবৰ কাৰণে কিবা কিছু কিছু নহয় মানুহখিনি সৰু মানুহখিনিও চলিব পাৰে ডাঙৰ মানুহখিনিও চলিব পাৰে সেইটোৰ কাৰণে ভাল আৰু আমি এনেকৈ চলি আছোঁ আৰু আমাৰ ল'ৰা ছোৱালীয়ে হাত খৰচ আমিও এনে নাথাকো কিবা কিবি কাম কৰি কিনে আহে পৰ্যটকবিলাক আহিলে বা বাহিৰৰ মানুহখিনি আহিলেই আমাৰ ঘৰত আমাৰ কাম কিছু কাম চাম কৰি পেলাই এনেকৈ খাওঁ বা এনেকৈ দেখিও বা লৈ যায় ভাল লাগে সেইটোৱে ভাল আমিও যাওঁ আমাৰ ল'ৰা ছোৱালী লৈ আমি ভৈৰৱকুণ্ডত যাওঁ ইফালে চন্দনা বাগান ইফালে এনেকৈ ঘূৰিবৰ কাৰণে যাওঁ ল'ৰা ছোৱালী কৈছে ভাল লাগিছে মা ম আমি ইয়াতে ইয়াতে মুক্তিশ্বৰ দেৱালয় মন্দিৰ আছে আমাৰ ইয়াতে ওদালগুৰিত মনসাৰ মন্দিৰ আছে ভাল ভাল মন্দিৰ আছে ইয়াতে সেইকাৰণে আমি সেই মন্দিৰত গ'লে নিজকে মনটো বহুত ভালে আৰু বাৰ বাহিৰৰ মানুহ আহিলেও এই মন্দিৰত গৈ কিনে বহুত ভাল পায় আমাৰ আমাৰ অলপ ওচৰতে বগামাটি আছে ত ইয়াতে বৰ্ণজুলীৰ সত্ৰ আছে আমাৰ ওদালগুৰিত সত্ৰ আছে গৈ কিনে ভাল লাগে আৰু আমাৰ ল'ৰা ছোৱালীখিনিও ভাল পায় আমিও মাজে সময় বিহু তিথিত এনেকৈ আমি মন্দিৰত গৈ কিনে ভাল পাওঁ ল'ৰা ছোৱালী লৈ কিনে নাম ঘোষা পঢ়ি কিনে এইবিলাক ভাল পাওঁ ব্যস্ত হৈ থাকোঁ আৰু এইফালে মানুহ আহিলেও ভাল পাওঁ আৰু এনেকৈ আৰু হেৰি কৰি আছোঁ আৰু আমাৰো বহুত ভাল লাগে আৰু সেইকাৰণে আমি ভা ওদালগুৰিত ফুৰি পাছি ভাল লাগে আৰু পেলে ল'ৰা ছোৱালী